মই খাদ্য বনাই খুবেই ভাল পাওঁ আৰু নতুন নতুন ৰেচিপিবিলাক মই ট্ৰাই কৰি থাকোঁ এইবিলাক মই প্ৰায়েই কেতিয়াবা কি কৰোঁ ইউটিউব চাওঁ নাইবা মোৰ লগৰ বন্ধু বান্ধৱীয়ে যদি কেতিয়াবা ৰূমলৈ গ'লে সিহঁতে কিবা কিবি বনাই থাকে তেতিয়া মই সিহঁতৰ পৰা শিকি লওঁ যে এইটো বস্তু কেনেকৈ বনাইছে এনেকৈ বনালে ভাল হয় নে নহয় এনেদৰে মই প্ৰায়েই খাদ্যবস্তুবিলাক বনাবলৈ চেষ্টা কৰোঁ এদিন মানে এনেকুৱা হ'ল যে মই যি ধৰণে আশা কৰিছিলো তেনেকুৱা ধৰণৰ মানে হৈ নুঠিল কিন্তু মোৰ বেয়া লাগিছিল যদিও সেই বস্তুখিনি পেলাই দিবলৈ মন নগ'ল সেয়ে মই যেনে তেনে খাই দিলোঁ আৰু আচলতে এইটো আছিলে মই মোৰ লগৰে এজনীয়ে কৈছিলে যে আনাৰস আৰু লোকেল মুৰ্গীৰ মাংস একেলগে বনালে খুব টেষ্টি হয় খাবলৈ তেতিয়া মই কি কৰিলো পিছদিনাই মই আনাৰসৰ বতৰ আছিলে আনাৰস এটা লৈ আহিলো আৰু লোকেল মুৰ্গী আনি মই ৰূমত কি কৰিলো প্ৰথমতে আনাৰসখিনি ভাল আনাৰসটো ভালকৈ ধুই কাটি ল'লোঁ কাটি লোৱাৰ পিছত মই মুৰ্গী মাংসটো কাট মুৰ্গীৰ মাংসটো মই বইল কৰি প্ৰথমতে মানে এঠাইত থৈ দিলোঁ তাৰপাছত আকৌ আনাৰসখিনি কিছু পৰিমাণে মই পিঁয়াজ দি ভালদৰে ভাজি অলপমান মানে তাত হেৰিও দিলোঁ বিলাহীও দিলোঁ এটা দি মই মানে ছাইডত ৰাখি দিলোঁ আৰু তাৰপিছত মই আকৌ চিকেনখিনি কেৰাহীত বঢ়াই আনাৰসখিনি দি দিলোঁ এনেদৰে মই বনালোঁ কিন্তু মোৰ মানে ইমান সোৱাদ নালাগিলে কাৰণ আনাৰসটো বেছি পকিছিলে পকা কাৰণে বেছি মিঠা হৈছে চিকেনটো সেইকাৰণে খুবেই মানে মিঠা হৈ গ'ল তথাপি বস্তুখিনি পেলাই দিয়া নহ'ল মই খাদ্যবস্তু যিহেতু মানে নষ্ট কৰিবলৈ আচলতে বেয়া লাগে সেইকাৰণে মানে আৰু এইটো ইমান খাবলৈ ইমান জুতি লগা নহ'ল যদিও মিঠা হৈছিলে কিন্তু মানে বস্তুটো ইমান বেয়াও নাছিলে চাই মানে বহুত মই তেল দিয়া নাছিলো আৰু হয়তো সৰু ল'ৰা ছোৱালীয়ে খাই ভালেই পালেহেঁতেন কাৰণ মিঠা হৈছিলেতো গতিকে মই নষ্ট নকৰাকৈ সেইটো খাই দিলোঁ কিন্তু মোৰ পিছত মানে বেয়াও লাগিছে যদি মই সেইদিনা আলহীক মাতিলো হয় আৰু আলহীক এনেকৈ খাব দিলো হয় তেতিয়া মানে মোৰ বহুত বেয়া লাগিলে হয় এতিয়া বাৰু মই নিজেই খাইছোঁ নিজেই বনাইছোঁ ইমান মানে সেইটো কথা নহয় আৰু আৰু মই মানে এই কথাটো সেইকাৰণে লগৰজনীক কৈছোঁ যে ইমান এটা মোৰ ভাল নহ'ল কিন্তু মানে মই ৰেচিপিটো আৰু বেলেগক কৈ নাথাকিলোঁ কাৰণ অলপ মানে মই নিজেই লাজ পাম আৰু হাঁহিব চবে যে ভাল নহ'ল এনেকুৱা কথা কোনেনো বনাই আনাৰসেৰে গতিকে মই আৰু এইটো কথা ইমানতে মানে ইমানতে অন্ত কৰিলোঁ